হয় মই পি টি ঊষাৰ বিষয়ে শুনিছোঁ পি টি ঊষা ভাৰতীয় মহিলা দৌৰবিদ আৰু লগতে তেওঁ এগৰাকী ৰাজ্যসভাৰ মানে সাংসদো আছিল বুলি গম পোৱা যায় ভাৰতৰ অলিম্পিক এচ'ছিয়েচনত তেওঁ সভাপতি আছিল আৰু তাৰো লগতে পি টি ঊষাই ভাৰতৰ হকে বহুতো পদক জয় কৰিবলৈ সক্ষম হৈছিল তেওঁ এছিয়ান গেম আৰু অলিম্পিকত কেইবাটাও পদক লাভ কৰিছিল তেওঁ এগৰাকী দৌৰবিদ আৰু সমগ্ৰ বিশ্বতে দৌৰবিদ হিচাপে তেওঁ পৰিচিত আছিল আৰু তেওঁৰ পৰা ভাৰত আৰু অসমৰ সকলো লোকে অনুপ্ৰেৰণা পাবলৈ সক্ষম হৈছিল আৰু অনুপ্ৰেৰণা পোৱাৰ লগতে আমাৰ অসমৰ বা ভাৰতৰ মহিলাই তেওঁক দেখিয়ে মানে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল এতিয়া আমাৰ অসমৰ ধৰক হীমা দাসে হীমা দাসৰ এটা ইণ্টাৰভিউত পোৱা গৈছিল যে পি টি ঊষাৰ পৰা তেওঁ বহুতো উৎসাহিত হৈছিল আৰু এই উৎসাহিত ফলতে তেওঁ ধৰক এতিয়া বহুতখিনি আগবাঢ়িবলৈ বা আগুৱাই যাবলৈ আমাৰ অসমৰ বা ভাৰতৰ নাম উজলাবলৈ তেওঁ সক্ষম হৈছে